পৰিয়ালত পুৰুষ আৰু মহিলাৰ ভূমিকা বুলি ক'লে আচলতে মহিলাৰ ভূমিকা আচলতে ঘৰখনতে সীমাবদ্ধ কিন্তু পুৰুষজনৰ ভূমিকা আচলতে ঘৰখনৰ লগতে বাহিৰৰ যি সমাজ সেই সমাজখনত তেওঁ কি দৰে বাস কৰিব কি দৰে সমস্যাবোৰৰ বিভিন্ন সমস্যা থাকে সেই সমস্যাৰ লগত তেওঁ সমস্যাৰ সৈতে কি দৰে তেওঁলোকে জড়িত বা কি দৰে সমাজৰ পুৰুষসকলে কি দৰে সেই সমস্যাবোৰৰ সমাধান উলিয়াব তেনেক্ষেত্ৰত আচলতে মহিলাতকৈ পুৰুষৰ ভূমিকাটো আচলতে বৃহৎ বুলি ক'ব পাৰি কাৰণ তেওঁলোকে পৰিয়ালৰ সমস্যাৰ লগতে বাহিৰৰ যি সমাজৰ সমস্যা তেওঁলোকে সেইফালেও আচলতে মন কৰিবলগীয়া আৰু আচলতে মহিলাবোৰ যি মহিলাবোৰ আচলতে ঘৰতে তেওঁলোকে সীমাবদ্ধ থাকে বা তেওঁলোকে ঘৰৰ সমস্যাখিনিয়ে চায় আৰু আচলতে পুৰুষখিনিয়ে কিন্তু ধৰক বৰ্তমান কিন্তু বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ যে মহিলাসকলে আচলতে ঘৰৰ ভিতৰতে সীমাবদ্ধ নাথাকে বা পৰিয়ালৰ যি সমস্যা সেই সমস্যাতে সীমাবদ্ধ নাথাকি সামাজিক কামতো কিন্তু আগ ভাগ লোৱা দেখা গৈছে পুৰুষৰ যি আধিপত্য সেই আধিপত্য আছিলে মানি আছিলে ঘৰতে সীমাবদ্ধ থাকাৰ পৰিৱৰ্তে তেওঁলোকে বাহিৰৰ সমাজখনৰ সৈতে বা বাহিৰৰ যিবোৰ সামাজিক ৰাজনৈতিক পৰিস্থিতিৰ সৈতে তেওঁলোকে সংযুক্ত হ'বলৈ সক্ষম হৈছে আৰু নিজৰ ল'ৰা ছোৱালীৰ ল'ৰা ছোৱালীকো তেওঁলোকে বিভিন্ন সামাজিক কামত আচলতে আগ ভাগ লোৱাবলৈ তেওঁলোকে সক্ষম হৈছে